শোণিতপুৰ জিলাত উদযাপন কৰা মূল সাংস্কৃতিক উৎসৱসমূহৰ ভিতৰত বিহু যিহেতুকে আমাৰ অসমৰ প্ৰথম সকলো অসমীয়াৰ লগত জড়িত এই বিহু বিহু তিনি প্ৰকাৰৰ বহাগ বিহু মাঘ বিহু আৰু কাতি বিহু গতিকে বিহুটোতো আমাৰ চবতকৈ আগত আৰু বিহুৰ পিছত আমাৰ আহে যিকোনো নো পূজা যেনে দুৰ্গা পূজা কালি পূজা আদি আজিকালি দিনত আমাৰ চৰকাৰে পূজা ইত্যাদি পাতিবলৈয়ো বহু সা সুবিধা কৰিছে আৰু তাৰবাবে চৰকাৰৰ ওচৰত আমাৰ অসংখ্য ধন্যবাদ চৰকাৰে ইমানখিনি আমাক সহায় কৰিছে আৰু বিহু বুলিবলৈ বহাগত বহাগ বিহু হয় আৰু বহাগ বিহু বহাগ মাহত উদযাপন কৰা হয় আৰু বিহুত আমি উদযা বহুধৰণৰ ফূৰ্তি কৰোঁ বিহুত আমি নতুন সাজ পোছাক কিনো বিহুত সকলোৱে ঘৰত পিঠা পনা আদি ভজা হয় ই ইত্যাদি বনোৱা হয় আৰু বহাগ বিহুততো অতিকৈ বেছি ফূৰ্তি হয় কাৰণ বহাগ বিহুত প্ৰথম দিনা গৰু বিহু তাৰ পিছৰ দিনাহে মানুহ বিহু গতিকে আমি আমাৰ সনাতন ধৰ্মীসকলে আমি মানে পশু পক্ষী ইত্যাদিকো সেই বিহুৰ আনন্দ দিওঁ আৰু বহাগ বিহুৰ গৰু বিহুৰ দিনাখন গৰুক গা পা ধুৱাই খাব দিয়া হয় লাও বেঙেনা ইত্যাদি আৰু তেতিয়া তাক কোৱা হয় লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা তাকে গতিকে গৰু বিহু পালন কৰাৰ পিছত আমাৰ আহে মানুহ বিহু মানুহ বিহুৰ দিনা আমি নতুনকৈ সাজ পোছাক পিন্ধো পূজা অৰ্চনা কৰি ধুনীয়াকৈ ডাঙৰৰ আমি ডাঙৰক সন্মান কৰোঁ আৰু ডাঙৰৰ সেৱা কৰি আশীৰ্বাদ অৰ্জন কৰোঁ গতিকে মোৰ বিহুত বহুত ভাল লাগে আৰু ডাঙৰে আমাক আশীৰ্বাদ কৰে আৰু ডাঙৰে আমাক টকা পইচা দিয়ে আমিও সৰু আমাৰ সৰুক টকা পইচা দিওঁ আশীৰ্বাদ কৰোঁ যাতে বছৰটো সিহঁতৰ কুশলে যাওক মঙ্গলে যাওক আৰু ইয়াকে কৈ মই মোৰ বক্তৃতা দিলোঁ আৰু খ্ৰীষ্টমাছ আমাৰ অসমতো পালন কৰা হয় খ্ৰীষ্টমাছ যদি আমাৰ অসমীয়া নহয় যদিও কিন্তু আমি আমাৰ সংস্কৃতিৰ বাহিৰেও বেলেগ সংস্কৃতিও আমি উদযাপন কৰো খ্ৰীষ্টমাছ খ্ৰীষ্টানসকলৰ হয় যদিও আমি পালন কৰোঁ আমি খ্ৰীষ্টমাছৰ দিনাখন খ্ৰীষ্টমাছত গীৰ্জাঘৰত যাওঁ গৈ তাত সজোৱা গীৰ্জাঘৰসমূহ দৰ্শন কৰোঁ আমাৰ ভাল লাগে তাত ইমান কিমান ধুনীয়া কৰি গীৰ্জাঘৰটো সজাই থোৱা হয় তাত কেণ্ডেল কেণ্ডেল অৰ্থাৎ মম জলোৱা হয় ভাল লাগে তো গতিকে আমি সকলো ধৰণৰ উৎসৱ পালন কৰোঁ উদযাপন কৰোঁ